যিসকলৰ মাতৃভাষা অসমীয়া সিহঁতে অসমীয়া ভাষা শুদ্ধকৈ শিকাটো উচিত আৰু তেওঁলোকক শুদ্ধকৈ অসমীয়া ভাষা শিকোৱাও উচিত অকল শিকাই নহয় শুদ্ধকৈ লিখিব পৰা গুণটো আয়ত্ব কৰাৰ উপৰিও শুদ্ধ উচ্চাৰণৰে তেওঁলোকে ভাষাটো ক'বলৈ শিকাটোও সমানে গুৰুত্বপূৰ্ণ কিয়নো মাতৃভাষা যিসকলে নেজানে সেইসকলে আন ভাষা ভালদৰে শিকিব কেনেকৈ বাৰু মাতৃভাষাই হ'ল আন ভাষা শিকাৰ বা অন্যান্য জ্ঞান আহৰণ কৰাৰ মূল মাধ্যম সেইগতিকে মই খুবেই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ যে প্ৰতিজন শিশুৱে অসমীয়া ভাষা শুদ্ধকৈ লিখিবলৈ শিকক শুদ্ধ আখৰ জোঁটনি শুদ্ধ বানান পদ্ধতি শুদ্ধ ব্যাকৰণ আয়ত্ব কৰক শুদ্ধকৈ ভাষাটো উচ্চাৰণ কৰিবলৈ শিকক ক'তো যাতে কোনো ভুল নহয় আৰু সম্ভৱ ক্ষেত্ৰত কোনো বিদেশী ভাষা বাক্যৰ মাজত সোমোৱাই নিদিয়াকৈ সম্পূৰ্ণ নিভাঁজ সুৰত নিভাঁজ অসমীয়া ভাষা ক'বলৈ শিকক